অ বৌ ক'ত আছে অ অ হেৰি নহয় কথা এটা নহয় মানে আমাৰ গলিটোত যে অ গলিটোত যে আপোনাৰ সেই পূজাভাগ পাতিছে যে ওচৰৰ মানুহ ঘৰৰ সেই পূজাভাগৰ পৰা আমাৰ এতিয়া শব্দ প্ৰদূষণটো হৈছে ন' অ ইমান হূলস্থুল মানে একদম থাকিব নোৱাৰা অৱস্থা হৈছে তাৰপাছত এতিয়াতো আপোনাৰো ধৰা ল'ৰাটো আছে মোৰো ছোৱালীজনী আছে মানে সিহঁতি ধৰা পৰীক্ষা পালেহি ন' ইহঁতৰ অ তাকে এতিয়া ইমান মানে অ তাকে এতিয়া কি ভাবিছে বাৰু ব্য়ৱস্থাটো কেনেকৈ মানে কৰা হয় মানে এ প্ৰদূষণটো মানে শব্দ প্ৰদূষণটো অ নিয়ন্ত্ৰণ কৰিবলৈ অ অ অ অ অ তাকে আকৌ ওম ওম ওম

অ অ অ অ কাৰো অপকাৰ নহওক লাগিলে অ তেতিয়াহ'লে অ অ তেতিয়াহ'লে হেৰি আপুনি অ আপুনি তেতিয়াহ'লে হেৰি অ সন্ধিয়া সময়তে লগ কৰিম নিকি বাৰু সন্ধিয়া সময়ত দুয়োগৰাকী লগ কৰিপেনে তাৰপৰা সেই তেওঁলোকৰ ঘৰলৈ গৈপেনে কথাটো আমি ক'ম বুজাম দুয়োগৰাকীয়ে

আৰু ওচৰৰ মানুহখিনিকো মানে ক'ম আৰু জনাম হয় নাই বাৰু সবৰেতো একেই হূলস্থুলীয়া পৰিৱেশটো হৈছে ন' কাৰোবাৰ ঘৰত ধৰা কাৰোবাৰ স্বাস্থ্য ভাল নাথাকে কিবা হয় তেনেকুৱা আৰু অসুখীয়া মানুহবিলাক থাকিবলৈও অকণমান হূলস্থুলীয়া পৰিৱেশত দিগদাৰ হয় ন' অ বহুত দিগদাৰ হয় এইটো কাৰণে যদি মানে আমি দুয়োগৰাকী লগ কৰি যাম তেওঁলোকৰ ঘৰলৈ যদি তেওঁলোকে বাৰু অ অ যদি তেওঁলোকে মানে তেতিয়া বাৰু একো নাই অ অ অ অ অ অ অ ঠিক আছে কাইলৈ লগ কৰিম অ অ অ